হেল্ল' অঁ কি কৰাৰে এই ব্য়স্ত নেকি বেছি একদিন এটা কাম কৰিব লাগিছিল মোৰ লগত এই ফুৰিব যাব লাগে একঠাইত এই টাউনত লৈ যাম দে টাউনত মাজে মাজে টাউন ফূৰিব লাগে না খালী ঘৰতে আৰু থাকা অঁ অঁ টাউন ফুৰা হ'ব তাতে হোটেলত চাহ খাম আৰু গাড়ীত যাম ৰিক্সাত ফুৰিম হয় না মজা লাগিব

তাৰ মানে মোক লগ লাগে লগ লাগিছিল যাবি মোৰ লগত

আৰু সেই এই মণ্ডল চণ্ডলবিলাক মই বেছি চিনিও নাপাওঁ তই চিনা নেকিৰে আমাৰ কাই মণ্ডল জানা নাজানা তাই পুচিবিটো তোমাৰ মানুহটাক পুচিবিটো জানে নেকি অঁ তাৰমানে একলাই যাবা বেয়া লাগে না গতিকে দুইজনে যাম আৰু না অঁ দে তথাপিও এই এইগিলা মাটি বাৰী ভেজালগিলা বিৰাট ভেজাল দে

এতিয়া মেলা কথা শুনাপাং মণ্ডলগিলাক খালি বোলে পইচাই লাগে পইচাই লাগে

তাকে এইখিনি বোলে অমুক কৰিব লাগে এইখিনি বোলে তমুক কৰবা লাগে এনেকে কৰি কৰি পইচা লাগে

আৰু ইমান যোৱা মানুহো নাই গতিকে নিজে যাবই লাগিল গতিকে তই লগটা দিবি তই কৰিবি কাম কেতিয়া মানে গ'লে ভাল হ'ব ক'ত অফিছ থকা দিনত যাব লাগিব না অঁ সোমবাৰ অঁ মঙলবাৰটা বাদ দিবা লাগিব না বজাৰ কৰিব লাগিব না অঁ আমাৰ ত' এতিয়া বজাৰ কৰিবই লাগিব গতিকে হ'ব দে মই বাজাৰতে যাওক দে সোমবাৰেও নালাগে দে বুধবাৰ বৃহস্পতিমান মানত তাৰে কোনোবাদিনা যাম হ'ব অঁ আৰু যোগাযোগ কৰিম বাৰু অঁ হ'ব তই খালি মোক লগ দিবি তই কিছু পইচা পাতিৰ কিছু চিন্তা কৰিব নালাগে একদিন ফুৰি আহিবি খালি মোৰ লগত হ'ব অঁ দে ঠিক আছে আৰু বাকী কিবা কাম থাম থাকিলে কৰিবি হা আৰু ধৰ একদিনৰ ধৰ ক'ৰবাত ওলাই গ'লে পাৰা যায়য়েই নহয় অঁ গতিকে ভাত পানী বনাই থ'বি মানুহটাৰ যাতে ৰাগ চাগ নুঠে আৰু মানুহটোক বুজাই যাবি যে এনেকে এনেকে যাম অমুকৰ লগত আৰু কি

অঁ দে দে হ'ব না ৰাখো না দে